হেল্ল' হেল্ল' দাদা মই দীক্সিতাই কৈছিলোঁ আটলাণ্টাৰ দাদা ন আপুনি হয় মানে মই আপোনাৰ ইয়াতে যে ইণ্টাৰভিউ হৈ আছে পুলিচৰ তাতে আহিছিলোঁ লগৰকেইজনীমানৰ লগত এতিয়া মানে আজি ইণ্টাৰভিউ হৈ গ'ল তাৰ কাৰণে ভাবিলোঁ আৰু দুদিনমান থাকি পিনে তাই কৈছিল যে ইফালে ভৈৰৱকুণ্ডৰফালে অৰুণাচলৰ ভূটানৰ সিফালে ফুৰিব যাব পাৰি বোলে হয় হয় তাই মোক ক'লে যে তাই নাই আপোনাৰ লগত কথা পাতি ল'বলৈ ক'লে যে সি জনাই দিব দিয়া তোমালোকে ক'ত যাব লাগে ক'ত থাকিবা সেইটো কাৰণে সুধিলোঁ আপোনাক হয় আমি মানে নাই নাই ঘূৰি নাযাওঁ থাকিম বুলিয়ে ভাবিছোঁ এদিনমান অকণমান চাই যাম আৰু ভালকৈ এদিন ইফালে আপোনাৰ ভূটানৰ ফালে যাম আৰু এদিন সিফালে অৰুণাচলৰ সিফালেও যাব পাৰি ন টাৱাং যে সিফালে আছে অঁ হয় আমি মানে আপোনাৰ তিনিদিন সময় আছে আৰু আমাৰ হাতত গতিকে চাগে পাৰিমনে তেতিয়া

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় অৰুণাচল যাবলৈ আপোনাৰ কি গাড়ী ভাড়া কৰি ল'ব লাগিবনেে নে কিবা পায় ট্ৰান্সপৰ্টেশ্বনৰ কাৰণে নাই নাই ভূটানততো থাকিবলে নাযাওঁ বাৰু কিন্তু আপোনাৰ এই তাতে যাবলৈ সুধিছোঁ অৰুণাচলৰ সিফালে যে টাৱাং নে কি আছে সিফালে যাম বুলি ক'লো যে সিফালে থাকিবলৈ মানে

হয় হয় হয় হয় হয় হয় হয় আৰু ইফালে কৈছিল যে ভূটানত গ'লে কিবা কাৰ্ড চাৰ্ড লাগেনে মানে আই ডি প্ৰুফ কিবা লাগে নেকি হয় নেকি

হয় হয় হয়

হয় হয় হয় হয় হয় হয় অঁ অঁ

ঠিক আছে দিয়ক আৰু আপোনাৰ এই থাকিবৰ কাৰণে ক'তবা আপোনাৰ চিনাকি আছে নে কিবা হোটেলত বা হয় হয় হয় হয় আমি মানে এক এক ৰাতি থাকিম এক ৰাতি তাতে ভৈৰৱ কোন তাতে থাকিম বুলি ভাবিছোঁ অঁ অঁ ঠিক আছে হয় হয় কালি পিছে চিধা আমি অৰুণাচলৈ গুচি যাওঁ ন ইয়াতে আন ইয়াতেতো আজি এতিয়ালৈকে ক'তো এতিয়া থকা ভবাই নাই এতিয়া আমাৰ জাষ্ট ইণ্টাৰভিউ শেষ হৈছেহে গতিকে আপুনি যদি আমি আমি তিনিজনী হয় হয় অঁ অঁ হয় হয় আৰু ইয়াতে খোৱা লোৱাৰ ভাল দোকান এইখিনিত কোনোবা ৰেষ্টুৰেণ্ট যিকোনো হ'লেও হয় হয়

হয় হয় হয় হয় হয় হয় হয় নাই সেইবোৰ মানে নৰৰ্মেল খানা হ'লে ভাল আৰু হয় হয় হয় তাতে থকাৰো আছে হয় হয় আপুনি এবাৰ আহি পিনে চাই দিলে ভাল হ'লে যদি পাৰে হয় হয় হয় চাওঁ দিয়কচোন কি হয় এতিয়া মানে তায়ো নাই আৰু হয় হয় হয় হয় ঠিক আছে হয় হয় হয় হয় হয় আপুনি গাড়ীখনৰ কথা পাতি দিব ৰিটাৰ্ণ আহোতে ছেম গাড়ীয়ে লৈ আহিবনে হয় হয় ঠিক আছে

হয় হয় হয় হয় হয় ভাড়া চাৰা কিমান দিব লাগে সেইটো আপুনি কথা পাতি জনাই দিব আৰু আমাক ঠিক আছে আপুনি মানে কথা পাতি যিহেতু আমি সিমান নাজানো ন আপুনিয়ে জানে কথা পাতি জনালে হ'ল আৰু আপুনি যোনটো ক'ব সেইটোৱে আৰু ঠিক আছে দিয়ক দাদা ন

হয় হয় ঠিক আছে দিয়ক থেংক ইউ